হেল্ল' গায়ত্ৰী ৰেষ্টুৰেণ্ট নেকি অঁ মোৰ এই খানা অলপ অৰ্ডাৰ আছিলে অঁ কাইলৈ বিছ মাৰ্চ অঁ ৰাতিপুৱা নটা চাৰে নটা ভিতৰত পালে হ'ব পাৰিবনে আচ্ছা মই বস্তুকেইটা কৈ দিওঁ চাওমিন দুই প্লেট দিব এক প্লেট কণী দি দিব এগ আৰু এক প্লেট ছিম্পুল আৰু তিনি প্লেট আপুনি ফ্ৰাইড ৰাইচ দি দিব

দুই প্লেট মমো

অঁ এইখিনিয়ে হৈ যাব অঁ বিলটো আপুনি পঠাই দিব অঁ অঁ মই জি পে' কৰি দিম অঁ অঁ মই বস্তুটো পালে লগে লগে মই জি পে' কৰি দিম বিলটো পঠাই দিব অঁ অঁ হয় টাউন মৰাণ টাউনতে অঁ অঁ ট্ৰেফিক পইণ্টৰ পৰা অকণমান আহি অঁ দুই নং ৱাৰ্ড শিৱ মন্দিৰটোৰ মুখে মুখে অঁ দুই নহয় তিনি নং ৱাৰ্ড শিৱ মন্দিৰটোৰ মুখে মুখে শ্ৰী কৃষ্ণ মাৰ্কেট অসমী অঁ মোৰ নামটো ক'লে হ'ব যদুনাথ পুৰী অসমী একদম চাৰে নটাৰ আগত লাগিব খালি দেই ঠিক আছে এইটো মিছ নকৰিব হাঁ একদম টাইমত সময়ত সময়ত লাগিব ঠিক আছে হ'ব অ'কে অ'কে